মই ফিজিকেল কিতাপ পঢ়িয়েই বেছি ভাল পাওঁ কাৰণ ফিজিকেল কিতাপখন নিজে ইচ্ছাকৃতভাৱে দুই তিনিবাৰ পঢ়ি ভালদৰে মনতো ৰাখিব পাৰোঁ আৰু ফিজিকেল কিতাপখন মোৰ ৰখাৰ এটা চখো আছে মই ধুনীয়াকৈ পঢ়ি পেলাই কেতিয়াবা আকৌ এবাৰ পঢ়িব পাৰোঁ ধুনীয়াকৈ সজাই ৰাখি মই ভাল পাওঁ সেইকাৰণে মই ফিজিকেল কিতাপখন ভাল পাওঁ ইলেক্ট্ৰনিক কিতাপ পঢ়িলে কম্পিউটাৰ বা লেপটপত বা মোবাইলত পঢ়িলে চকুৰ ক্ষতি হয় সেইটো কাৰণে মই ইলেক্ট্ৰনিক সংস্কৰণটো ইমান পচন্দ নকৰোঁ আৰ তাৰোপৰি মই অডিঅ'বুক ভাল পাওঁ কাৰণ অডিঅ'বুকখন পঢ়ে হ'লে আনে পঢ়ি দিলে বেছি ভাল লাগে মনত ৰখা যেন লাগে মনত ৰয় অডিঅ'বুক সেইকাৰণে মই পচন্দ কৰোঁ